তিনি এঘাৰ দুহেজাৰ সোতৰ তেইছ এক দুহেজাৰ চাৰি তিৰিছ এঘাৰ ঊনৈছশ ছয়াশী দহ পাঁচ দুহেজাৰ দহ বাৰ ছয় ঊনৈছশ চৌৰাশী বিছ চাৰি দুহেজাৰ আঠ